সময়ৰ লগে লগে মোৰ যোগাসনৰ অভ্যাসৰো বিকশিত হৈ আহিছে যেতিয়া যোগাসন ষ্টাৰ্ট কৰিছিলোঁ বা এতিয়াও মই যোগাসনৰ পচবিলাক জানো কিন্তু তাৰ নামসমূহ মই নাজানো কোনোবাই যদি মোক হঠাতে সোধে এইটোৰ নাম কি এইটো যে এতিয়া আসনটো কৰিলা এইটোৰ নাম কি তেতিয়াহ'লে মই পটককৈ ক'ব নোৱাৰিম কিয়নো মই দেখি দেখি শিকিছোঁ নামসমূহ মনত নাথাকে বা নামসমূহ কেতিয়াও গুৰুত্বই দিয়া নাই পচবিলাক মই জানো কৰোঁ দেখিছোঁ দেখি দেখি শিকা যিহেতু মই তেনেকৈ জানো এতিয়া মই যোগাসনৰ নামসমূহ যদি মোক এতিয়া আপোনালোকে সোধেও মই ভালদৰে ক'ব নোৱাৰিম এয়া মোৰ ব্যৰ্থতা বুলিয়ে ক'ব লাগিব কিন্তু আজি যিহেতু মই আপোনালোকৰ সন্মুখত নিজৰ যোগাসনৰ এই যাত্ৰাটোৰ বিষয়ে কৈছোঁ গতিকে আজিৰপৰা মই আসনমূহৰ নামসমূহো জানিব চেষ্টা কৰিম যিসমূহ আসন কৰি আছো হয় মই বহুত আসন কৰিব জানো কিন্তু মই সেই সকলোবিলাকৰ নাম নাজানো ঠিক আছে বাৰু মই কথা দিলোঁ আজিৰপৰা মই আসনসমূহৰ নামসমূহ শিকি যাম আৰু লগতে প্ৰেক্টিছবিলাকো ভালদৰে কৰিব চেষ্টা কৰি যাম হয় বিকশিতৰ ক্ষেত্ৰত মই কওঁ যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ যোগাসন তেতিয়া সূৰ্য নমস্কাৰ সূৰ্য প্ৰাণায়াম বা যি চৰি সূৰ্য নমস্কাৰ বা প্ৰাণায়াম এই কি বস্তু কেনেকুৱা ধৰণে পৃথক সেই বিষয়ে মই জানা নাছিলোঁ কিন্তু দুহেজাৰ একৈছ চনতে মই ষ্টাৰ্ট কৰা কিন্তু মই এতিয়া দুহেজাৰ পঁচিছ চনৰ মই শিকিব লৈছোঁ যে এইটো পজৰ নাম এনেকুৱা এই এইটো পজৰ নাম এইটো হয় এইটো পজৰ পিছত এইটো পজ কৰিব লাগে বা এইটো আসনৰ পিছত এইটো আসন কৰিব লাগে তেনেকৈ মই এতিয়া জনা হৈছোঁ মই অন্ধ হিচাপে ইউটিউবত যিখিনি ভিডিঅ' পাইছিলোঁ ভিডিঅ'সমূহ চাওঁ তেওঁলোকে যেনেকৈ দেখাই মোৰ এটাই আছিলে যে এইটো যোগাসন দেখাইছে এইটো এনেকৈ কৰে গতিকে ময়ো এইটো কৰিব পাৰিব লাগিব চেষ্টা কৰিছোঁ কেতিয়াবা কাৰোবাৰ যদি চাপৰ্ট লগা হৈছে মোৰ নিজৰ মাক মাতিছোঁ কেতিয়াবা মোৰ দাদাক মাতিছোঁ ইয়াৰ পিছত মই মোৰ হাজবেণ্ডক মাতিছোঁ এইটো মোক অকণমান ধৰি দিয়াচোন মাক কৈছিলোঁ মই অকণমান ধৰি দিয়াচোন এইটো এনেকৈ ধৰাচোন মোক উঠিব পৰা নাই মোক অলপমান উঠাই দিয়াচোন চাপৰ্ট দিয়াচোন তেনেকৈ তেনেকৈ কৰিছিলোঁ প্ৰথম যেতিয়া যোগাসন আৰম্ভ কৰিছিলোঁ তেতিয়া মই তিনিটা নামে জানিছিলোঁ তিনিটা নাম আদিকেইটা মানে দুটা নাম বিশেষকৈ মই জানিছিলোঁ তাৰ পিছত ভূজংগাসন তাৰ পিছত আপোনাৰ ত্ৰিকোণাসন তাৰ পিছত পদ্মাসন এইবিলাক এনেকুৱা ধৰণে নামবিলাক মই জানিছিলোঁ যেতিয়া মই কৰিলোঁ এটা বুলি আছে ভাল লাগে এইটো এটা আসনৰ ভিতৰতে পৰে অসমীয়া নামটো কি হ'ব মই নাজানোঁ সেইটোক আমি পজ বুলি কওঁ সেইটো ভাল লাগে কৰি পজ এনেকৈ সৰু ল'ৰা ছোৱালীয়ে আঁঠুকৰাৰ সময়ত যেনেকুৱা কৰে তেনেকুৱাকৈ কৰি মূৰটো মাটিত দিব লাগে আৰু হাত দুখনৰ মূৰটো মাটিত দি আপোনাৰ কুকুৰবিলাকে যেনেকৈ বহে আৰু তেনেকুৱা ধৰণৰ এটা ষ্টাইল হয় কওঁতে হয়তো ভুল হ'ব পাৰে মই ক'বলৈ হয়তো নাজানিব পাৰোঁ কিন্তু সেইটো আৰু পজ বুলি আপোনালোকে চালে গম পাব বা ইউটিউবত মাৰিলেও গম পাব পজ সেইটো কৰি মোৰ ভাল লাগিছিলে সেইটো মই কৰিছিলোঁ প্ৰথম প্ৰথম যদি মই ক'ব যাওঁ প্ৰথম মই আৰম্ভ কৰিছিলোঁ ৱাৰ্ম আপখিনি কৰোঁ আপোনাৰ নেক যিখিনি আপোনাৰ ডিঙিটো ঘূৰাব লাগে ডিঙিটো ঘূৰাৱা তাৰ পিছত হাতৰ মুঠিটো ঘূৰোৱা ভৰিৰ মুঠি ভৰিৰ জইনটো ঘূৰোৱা এইবিলাক মই কৰিছিলোঁ কৰি পেলাই মই পদ্মাসনত বহোঁ বা তেনেকুৱা ধৰণৰ পদ্মাসনত বুহিলোঁ অলপ সময় দীঘলকৈ উশাহ ল'লোঁ উশাহ এৰিলোঁ তেনেকুৱা কৰোঁ সেইবিলাক কৰোঁ তাৰ পিছত আপোনাৰ ধৰি লওক ধৰি লওক ভূজংগাসনটো কৰিছিলোঁ প্ৰথমতে কৰোঁ নোৱাৰোঁ একদম চিধাকৈ থাকি মানুহটো একদম চিধাকৈ থাকি পেলাই কৰিবলৈ নোৱাৰোঁ তথাপিও মই চেষ্টা কৰিছিলোঁ কিন্তু প্ৰথমতে কৰোঁ তাৰ পিছত আপোনাৰ এইটো কৰোঁ ভূজংগাসনটো কৰোঁ তাৰ পিছত আপোনাৰ পজত আহোঁ এনেকৈ এনেকৈ কৰোঁ তাৰ পিছত শিকিলোঁ পৰ্বতাসনটো শিকিলোঁ পৰ্বতাসনটোও কৰি ভাল লাগে এনেই ভাল লাগে এইটো কৰোঁ কিন্তু নহয় এনেকৈতো কৰিলে নহ'ব মই ভালদৰে শিকিব লাগিব জানিব লাগিব সেইকাৰণে মই যোগা ছিৰিজ এটা চাইছিলোঁ মই যোগা অভিজ্ঞতা পাইছিলোঁ পঞ্চল্লিছ মিনিটৰ আছিলে ভিডিঅ' এটা তাত মই চাইছিলোঁ চাই তাত আছিলে ধুনীয়া এটা চিৰিজ ইমান ধুনীয়াকৈ প্ৰথমতে ৱাৰ্ম আপ হয় তাৰ পিছত ওম কৰিব লাগে তাৰ পিছত এটা এটাকৈ প্ৰথমতে ডিঙি তাৰ পিছত হাতৰ তাৰ পিছত ভৰি এনেকৈ এনেকৈ প্ৰত্যেকটো আমাৰ শৰীৰৰ অংগৰে একেলগে এটা ছিৰিজ বনোৱা আছিলে সেই ছিৰিজটোত মই কৰিবলৈ ল'লোঁ এইবিলাক সকলোবিলাক বাৰু ঠিকে আছে এইবিলাক সকলোবিলাক কৰিলোঁ সকলোবিলাক চেষ্টাও কৰিলোঁ কিন্তু কিন্তু এই ক্ষেত্ৰত মই ক'ম যে আটাইতকৈ আমাৰ যোগাসনৰ ক্ষেত্ৰত আমাক অতি কম সময়তে আমাৰ শৰীৰ তথা মনৰ উপকাৰ সাধন কৰিব পৰা যোগাসনত মই আটাইতকৈ মোক সহায়দায়ক বা মোৰ কাৰণে সহায়ক হোৱা আটাইতকৈ বেছি সহায়ক হোৱা যোগাসনৰ ভিতৰত মই ক'ব বিচাৰোঁ যে সূৰ্য নমস্কাৰ সূৰ্য নমস্কাৰে মোক এনেদৰে চেঞ্ঞ্চ কৰিলে যে মোৰ এতিয়া ভাগৰ কেনেকুৱা বস্তু চাগৈ মই দিনটোৰ ভিতৰত অনুভৱেই নকৰোঁ নেকি ৰাতিপুৱা শুই উঠিয়েই এগিলাচ কুহুমীয়া গৰম পানী খায় ফ্ৰেছ হৈ লৈ মেডখন পাৰে যেতিয়াই মই বহোঁ ৱাৰ্ম আপখিনি কৰি মই প্ৰথমতে যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই সূৰ্য নমস্কাৰ তিনিবাৰ কৰিব পাৰিছিলোঁ প্ৰথম দিনা তিনিবাৰ কৰিলোঁ দ্বিতীয় দিনা তিনিবাৰ তেনেকৈ এসপ্তাহমান তিনিবাৰ পাঁচবাৰৰ ভিতৰত মই কৰি আছিলোঁ কিন্তু লাহে লাহে লাহে লাহে আজি দুইবছৰমানৰপৰা আগতে মই দুবছৰমান দুবছৰমান আগতে দুবছৰৰ আগতে কিন্তু মই ইমান কৰিব পৰা নাছিলোঁ অলপ চলপ কৰিছিলোঁ যিখিনি ভিডিঅ'বিলাকত দেখা পাওঁ ভিডিঅ'ৰপৰাই যিহেতু মই কৰিছিলোঁ ভিডিঅ'ৰ কথাই ক'ব লাগিব কিয়নো মই ভিডিঅ' চাই চায়েই কৰা মানুহ তেতিয়া কিন্তু ইমানখিনি পৰা নাছিলোঁ যি দেখোঁ তাকে কৰিব চেষ্টা কৰিছিলোঁ কিন্তু যেতিয়া ষ্টাডি কৰিলোঁ কোনটো কেনেকৈ কৰিব লাগে তেতিয়া মই প্ৰথমতে পালোঁ যে নহয় সূৰ্য নমস্কাৰ আমি কৰিবই লাগে সূৰ্য নমস্কাৰে আমাৰ ভিতৰৰপৰা নিৰোগী হোৱাত লগতে আমাৰ সকলো বডিটোৰ সকলো স্কিনৰপৰা আদি কৰি সকলো ক্ষেত্ৰতে আমাক কি কৰে উপকাৰ সাধন কৰে সেয়েহে মই সূৰ্য নমস্কাৰ আৰম্ভ কৰিলোঁ প্ৰথম অৱস্থাত মই সূৰ্য নমস্কাৰ দহবাৰ দহবাৰ বাৰবাৰমানকৈ কৰিব পাৰিছিলোঁ কিন্তু এতিয়া আজিৰ তাৰিখত আজি দুহেজাৰ পঁচিছ চনৰ আজি জুলাই মাহত যদি মই ক'বলৈ যাওঁ তেনেহ'লে এতিয়া মই আধা ঘণ্টাত এশ আঠবাৰলৈকে মই সূৰ্য নমস্কাৰ কৰিব পাৰোঁ এশ আঠবাৰ পাৰোঁ মই এইখিনিলৈকে পাৰোঁ ইয়াৰ উপৰি বিভিন্ন ধৰণৰ আসন মই ত্ৰিকোণাসনেই হওক বা সূৰ্য আসনেই হওক বিভিন্ন ধৰণৰ আদি কৰি এইবিলাক বিভিন্ন ধৰণৰ আসন মোৰ নামবিলাক এতিয়া মনত অহা নাই এইবিলাক সকলোবিলাক মই কৰিব পাৰোঁ যিকোনো আসনেই এতিয়া মোৰ কাৰণে ইমান ভয়ৰ কাৰণ নহয় যদি কোনোবাই কয় অ' এইটো এটা নতুন আসন পাৰিবিনে কৰিব হয় চাপৰ্ট লাগে কেতিয়াবা নোৱাৰোঁ মোৰ প্ৰতিটোৰ ওজনৰ কাৰণে বা কিবা কাৰণত মই ৰাখিব নোৱাৰিব পাৰোঁ ভৰ কিন্তু যদি কোনোবা অলপমান ছাপৰ্ট দি দিয়ে সেয়াও মই চেষ্টা কৰিব পাৰোঁ এদিন চাপৰ্ট দিলে দুদিন চাপৰ্ট দিলে থাৰ্ড ডে আৰু ছাপৰ্ট নালাগে তেনেকৈ পাৰোঁ এতিয়া আৰু মোৰ লৈকে মোৰ আৰু ভয় নাই এই সকলোবিলাক আসনেই মই কৰিব পাৰোঁ আৰু প্ৰথম ষ্টাৰ্ট কৰাৰপৰা এতিয়ালৈকে মোৰ বডিৰ যিটো ফ্লেক্সিবিলিটি সেয়া মই নিজে আচৰিত থৈ যাওঁ হয় এতিয়া মোৰ ৱেট আছে ছিক্সটি টু ছিক্সটি থ্ৰী ছেভেণ্টি এইটৰপৰা ছিক্সটি টু ছিক্সটি থ্ৰী ৱেটলৈকে মই আহিছোঁ বিভিন্ন ধৰণৰ ৱৰ্কআউট কৰিছোঁ বাৰু তাৰ ভিতৰত কিন্তু মোক যোগাসনে বহুত ধৰণে সহায় কৰিছে মোৰ বডিটো ফ্লেক্সিবল হোৱা মোৰ স্কিন ভাল হোৱা মোক মানসিকভাৱে সবল হোৱাত বিভিন্ন ধৰণে সেই যোগাসনে সহায় কৰিছে আৰু এতিয়া মই যিকোনো ধৰণৰ পজ অনায়াসে কৰিবলৈ বা কোনো শংকা নোহোৱাকৈ কৰিবলৈ মই চেষ্টাই কৰোঁ হয় নোৱাৰিব পাৰোঁ নোৱাৰাতোনো কি এটা নতুনকৈ পচ পালে এটা কিবা এটা এটা মই দেখিলোঁ কিবা এটা আসন দেখিলোঁ সেইটো হয়তো মোৰ বডিটোৰ কাৰণে পটককৈ সেয়া একচেপ্টেবল নহ'ব পাৰে নহ'লেও মই চেষ্টাটো এৰি নিদিওঁ এতিয়া মই সেইখিনি চেষ্টা কৰিব পাৰোঁ যিকোনো ধৰণৰ আসন কৰিবলৈ কিন্তু আমি যিকোনো ধৰণৰ আসন কৰোঁতে নিজে নিজে কৰিব চেষ্টা কৰিব নালাগে কিয়নো কেতিয়াবা আমাৰ শৰীৰত আঘাতো হ'ব পাৰে সেয়েহে কোনোবা এজন জনা ব্যক্তিৰ সহায় লৈ পেলাই আমি কৰিব লাগে মোকো লাগে চাপৰ্ট লাগে চাপৰ্ট লৈ হ'লেও মই কৰিবলৈ চেষ্টা কৰিব পাৰোঁ এতিয়া ভয় নাই যিকোনো ধৰণৰ পোচ কৰিবলৈ মই ভয় নকৰোঁ